হেল্ল' অঁ জ্য়াতি কি কৰি আছা

তাৰমানে গামোচাবিলাক কিমান দামত বিক্ৰী কৰিম বুলি ভাবিছা এই কিবা গামোচাবিলাক হা গামোচাবিলাক কিবা ডাঙৰ নে সৰু

এনেকেতো কাষ্টমাৰটো এনেই আছে এই আমাৰ গ্ৰুপৰ এখান দোকান আছে তাতে দোকানত তাৰমানে কাপোৰবিলাক লয় লৈ আৰু তাৰমানে সিগিলা বাহিৰৰ পৰা মানুহ আহে আহিলে কাপোৰ তাৰমানে নিয়ে আৰু এইটো বিহু চিহু হ'লে গামোচা লাগে না ডাঙৰ সৰু বিহুৱান দিবাৰ কাৰণে

এই কিমান এখনত কিমান কৰি দিবি দাম দামটা কিমানকৈ ধৰিবি

অঁ অঁ অঁ অঁ তেনেহ'লে মই অঁ তাৰে দোকানীৰ এই ধৰ দোকানী লগত আলোচনা কৰিব লাগিব আলোচনা কৰি তোক জনাম অঁ অঁ মেখেলা অঁ মেখেলাও তাৰমানে তাতে মেখেলাও ৰখা হয় দোকানখনত অঁ তাৰমানে যোৰাও আছে অঁ অঁ অঁ তাই মাছ চাইজৰ

অঁ অঁ

হ'ব বাৰু মই এদিন আহি চাই যাম নাকি আমি কাইলে জনাম নাকি অঁ অঁ অঁ অঁ অঁ অঁ অঁ দে অঁ